অঁ মই নিউজ লাইভৰ ৰিপ'ৰ্টাৰ জ্যোতি বৰাই কৈ আছোঁ অঁ অঁ অঁ আপুনি বোলে এইবাৰ মাঘৰ বিহুৰ সময়ত দীপৰ বিলত মাছ মাৰিছিলে অঁ অঁ অঁ কি কি মাছ ওলাইছিল বাৰু তাত হয় হয় হয় হয় হয় হয় হয় হয় চবতকৈ মানে হায়েষ্ট মানে কিমান কেজি মাছ ওলাইছে অহ্ হৈছিলে

হয় নেকি হয় হয় হয় হয় হয় অঁ কেনেকৈ সেইবিলাক দাম কেনেকৈ দিলে হয় হয় অঁ

হয় হয় টুটেল মানে মাছ কিম্ টুটেল এনেই মাছ কিমান উঠালে আপুনি তাত পঞ্চাছ কুইণ্টেল হয় হয় আগৰ বাৰতকৈ অঁ অঁ কাষ্টমাৰো বহুত অঁ পূৰা বিক্ৰী হৈছে আৰু ন অঁ নাই যোৱা বছৰৰ তুলনাত বহুত উন্নত আৰু হয় হয়

অঁ অঁ আগত তুলনাত বহুত বহুত উপাৰ্জ উপাৰ্জন হ'ল আৰু আগৰ বছৰতকৈ ইনকাম ভাল ভাল পাইছে আৰু অঁ ঠিক আছে অঁ অং হ'ব ঠিক আছে হ'ব দিয়ক তেনেহ'লে ধন্যবাদ